কাৰোবাৰ অকণমান মৰম ভালপোৱা যত্ন লোৱা এইবোৰ সৰু সৰু বস্তুৱে সুখী কৰি তোলে মানুহ সুখী হ'বলৈ কোনো ধৰণৰ পাৰ্থিৱ সম্পদৰ প্ৰয়োজন নাথাকে বিচৰাজনৰ

বা শুভাকাংশীৰ পৰা সেই বিচৰা সামান্য মৰমখিনি সামান্য ভালপোৱাখিনি পালেই জীৱনটোত যেন সুখেই সুখ সুখেৰে উপচি পৰে চৌপাশ সেয়েহে মই ভাবো ধন টকা পইচা বা অন্যান্য পাৰ্থিৱ বস্তু নহয় কেৱল মৰম আৰু কাৰোবাৰ অকণমান সহাৰিয়ে মোক সুখী কৰি তোলে